অসমীয়া চিনেমাৰ অভিনেতা বা অভিনেত্ৰী বুলি ক'ব গ'লে মোৰ সকলোখিনিয়ে প্ৰিয় কিন্তু তাৰ মাজৰে মোৰ অভিনেত্ৰী হৈছে প্ৰিয় অভিনেত্ৰী হৈছে বৰষাৰাণী বিষয়া তেওঁক মোৰ এইকাৰণেই ভাল লাগে তেওঁ জীৱনত ইমান ঘাট প্ৰতিঘাট পাৰ কৰি অহাৰ পিছতো তেওঁ ইমান সুন্দৰকৈ হাঁহি মাতি নিজক জীয়াই ৰাখিছে সেইকাৰণে তেওঁক বহুত ভাল লাগে তেওঁ ছোৱালীসকলৰ কাৰণে এটা উৎসাহ কিয়নো এক এজনী ছোৱালী মানে কৰিব নোৱাৰা কাম একো নাই ইমানখিনি দুখ পোৱাৰ পিছতো সুন্দৰকৈ এটা জীৱন গঢ়ি তুলিব পাৰে মানে সেইটো কাৰণে তেওঁ ছোৱালীসকলৰ কাৰণে অনুপ্ৰেৰণা আৰু তেওঁ অনুষ্ঠানবিলাকত ইমান সুন্দৰকৈ কথা কয় আচাৰ আচৰণ মাৰ্জিত কাপোৰ পিন্ধা ৰু ৰূপ সেইবোৰ দেখি কিবা এটা ভাল লাগে সেইকাৰণে তেওঁক তেওঁক মোৰ বহুত ভাল লাগে তেওঁ সৰু লগত সৰু আচৰণ ডাঙৰৰ লগত ডাঙৰ আচৰণ ফেমিলীৰ লগতো ইমান সুন্দৰকৈ থাকে সেইকাৰণে তেওঁক বহুত ভাল লাগে তেওঁৰ চিনেমা বুলি ক'ব গ'লে বগীতৰা উজনিৰ দুজনী গাভৰু চেনাই মোৰ ঢুলীয়া মাঘত মামনিৰ বিয়া জোন জ্বলে কপালত সকলোখিনিয়ে ভাল লাগে তাৰ মাজৰে উজনীৰ দুজনী গাভৰু চিনেমাখন মোৰ ভাল লাগে তেওঁৰ সেইখন চিনেমাত দুটা চৰিত্ৰ ৰূপায়ণ কৰিছিল এজনী হৈছে সহজ সৰল আঁকৰী আজলী কথা ক'ব নোৱাৰা এটা চৰিত্ৰ জোনালী আৰু তাৰ বিপৰীতে আন এটা চৰিত্ৰ হৈছে উৎপতীয়া গছত উঠে কাৰোবাক বোলে শিলগুটিহে দলিয়ালে সাংঘাটিক উৎপতীয়া চৰিত্ৰ মানে এটা তৰালি চৰিত্ৰ তেওঁ দুটা চৰিত্ৰই ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে বহুত ভাল লাগে বহুত ভাল লাগিল চিনেমাখন চাই তেওঁৰ উৎপতীয়া যদিও বায়েক জোনালীৰ কাৰণে বহুত কষ্ট বহুত ত্যাগো কৰিছে তেওঁৰ উৎপতীয়া গুণটো আছে যদিও তেওঁৰ মানে সৰলতা গুণটোও প্ৰকাশ পাইছে চিনেমাখনত গতিকে চিনেমাখন বহুত ভাল লাগিলে